আমাৰ অঞ্চলৰ কলা আৰু সংস্কৃতিৰ বিকাশত সহায় কৰা পুঁজি যোগানৰ উৎসসমূহ হৈছে আমাৰ গাঁও পঞ্চায়ত বা আমাৰ ব্লকত থকা আমাৰ এন আৰ এল এম অফিচৰ যোগেদি আমাৰ অঞ্চলৰ কলা আৰু সংস্কৃতিৰ বিকাশত সহায় কৰা পুঁজি যোগানৰ এইবিলাক হৈছে আমাৰ উৎস আৰু বিভিন্ন ধৰণৰ সংস্থাবিলাক যেনেকৈ আমাৰ আমাৰ ইয়াতে অঞ্চলত থকা চি এল এফৰফালৰপৰাও আমাৰ কলা আৰু সংস্কৃতিৰ বিকাশত বিভিন্ন দৰকাৰী হোৱা পুঁজিসমূহ আগবঢ়ায় আৰু আমাৰ ইয়াতে থকা বিভিন্ন সাংস্কৃতিক কেন্দ্ৰ বা বিকাশত সাংস্কৃতিৰ বিকাশত সহায় কৰা বিভিন্ন সাংস্কৃতিক কেন্দ্ৰসমূহৰপৰাও আমাৰ ইয়াত যথেষ্টখিনি পুঁজি যোগান বা কৰে আগবঢ়াই নিয়ে তাৰ তাৰপৰা আমাৰ ইয়াতো থকা বহুতো কল্যাণকামী আমাৰ ইয়াত আছে বা তেনেকুৱা ডাটা আমাৰ ইয়াত ব্যক্তিও আছে বিভিন্ন সংস্কৃতিৰ বিকাশত এনে বিভিন্ন ধৰণৰ ব্যক্তিসকলে আমাৰ কলা সংস্কৃতিটো উন্নত কৰিবৰ বাবে আমাৰ ইয়াত পইচা বা পুঁজি যোগান ধৰে তাৰ বাবদ তেওঁলোকে আমাৰ ইয়াতে থকা বিভিন্ন সাংস্কৃতিক বা সাংস্কৃতিৱান ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইয়াতে থকা ডাটাসকলে তেওঁলোকে আগবঢ়াই দিয়ে তেওঁলোকক আগবঢ়াই নিবৰ বাবে প্ৰয়োজনীয় পুঁজিসমূহ তেওঁলোকে যোগান ধৰে